এই টিভিটো কিনি আনি বৰ ডিষ্টাৰ্ব পাইছোঁ টিভিটো হেৰি নহয় এই পিক্সাৰটো ক্লিয়াৰ নহয় আৰু শব্দ এটা হৈ থাকে আৰু স্ক্ৰীণখন বেয়া হৈ গৈছে আৰু মোবাইল এটা কিনিলোঁ মোবাইলটোৰো সেই একে অৱস্থা শব্দ নুঠে আৰু বেটাৰীটো কিবা ডাউন হৈ যায় চাৰ্জ লওঁতে বহুত সময় লাগে চাৰ্জ দি থাকিলে আৰু চাৰ্জটো পতকৈ গুচি যায়